মোৰ জীৱ জন্তুৰ প্ৰতি সম্পৰ্ক বহুত ভালেই হয় নই নাম দিছোঁ মই এটা কুকুৰ পুহিছিলোঁ ঘৰুৱা কুকুৰ দেশী কুকুৰ তাক মই নাম দিছিলোঁ মৰমেত কালু বহুত ধুনীয়া আছিলে ঘৰৰ দেশী কুকুৰ যদিও তাক বহুত যত্ন লৈছিলোঁ ৰাতিপুৱা তাক উলিয়াই নিয়াৰ পৰা দিনটো তাক খুওৱা মেলাৰ পৰা আদি কৰি গা ধোৱালৈকে সকলোখিনি মই য'ত যাওঁ তাক লগত লৈ গৈছিলোঁ অত্যন্ত চোকা আছিলে ৰাতি মেলি থওঁ মানে কোনো মানে বেলেগে বাহিৰা মানুহ আহিব বা জীৱ জন্তু আহিব নিদিয়ে ধুনীয়াকৈ ৰখি থাকে ঘৰখন আমি নাথাকিলেও সি ৰখি থাকে খুওৱাৰ পৰা আদি কৰি সকলোখিনি যত্ন লৈছিলোঁ তাক সপ্তাহত তাক কোনোবাদিনা মাংস বা গাখীৰৰ ভাত দিছিলোঁ সদায় নিদিলেও আৰু মাজে মাজে ডক্টৰক দেখাওঁ ডক্টৰক দেখাই যিখিনি ভেক্সিন থাকে ভেক্সিনখিনি দিওঁ বা কিবা কিবি চালৰ বেমাৰ তেমাৰ হ'লে তাৰ যিখিনি যতন ল'ব লাগে যিখিনি খুৱাব লাগে সেইখিনি খু খুৱাইছিলোঁ সময়মতে বিশেষকৈ কেলচিয়াম হওক তাত হাড়ৰ মজবুতিৰ কাৰণে কেলচিয়াম হওক তাপা তেনেকুৱা আৰু ভিটামিন হওক মাজে মাজে খুৱাইছিলোঁ আৰু ভেক্সিনকেইটা যিমান পাৰোঁ দিছিলোঁ যেতিয়াই মানে ডক্টৰে পৰামৰ্শ মতে যেতিয়া দিব লাগে দিয়াইছিলোঁ বৰ ধুনীয়া আছিলে বহুত মৰমলগা আছিলে এতিয়া নাই সেয়ে মৰিল মৰি থাকিল কিন্তু মৰা আগলৈকে তাক যিমান পাৰিছিলোঁ আমি সিমানখিনি তাক যত্ন লৈছিলো ভাল আছিলে কালুৰ নাম দি মই তাক যেতিয়া যেতিয়াই আহোঁ তাক মাতিলে সি দৌৰি আহিছিল ওচৰলৈ বা আমি কেতিয়াবা পথাৰত গ'লে তাক লগত লৈ গৈছিলোঁ বা ক'ৰবাত খেলিব গ'লে তাক লগত লৈ গৈছিলোঁ বহুত মৰমীয়াল আছিল যেতিয়া আমি যাওঁ আমাৰ লগতে যায় যেতিয়াই আহোঁ তেতিয়াই আহে বহুত মৰমীয়াল আছিলে সি আৰু তাক বান্ধি থওঁতেই কোনো দুষ্কৃতিকাৰীয়ে আহি তাক মাৰি থৈ গুচি গৈছিলে সেইদিনা বহুত দুখ লাগিছিলে আৰু তেতিয়াৰ পৰা তেনেকৈ কুকুৰ পোহা নাই কাৰণ এইবিলাক বস্তুক যেতিয়া কোনোবাই মাৰে বা হেৰি কৰে তেতিয়া বস্তু কষ্ট পাওঁ মনত সেইটো কাৰণে দুখ লাগে সেই দুখতে আজিকালি তেনেকৈ কুকুৰ পুহিবলৈ এৰিছোঁ আৰু গৰু ছাগলী ঘৰত আছে তাহাঁতকো বহুত মৰম কৰোঁ সময়মতে খুওৱা মেলা পৰা আদি কৰি যতন লওঁ বা ছাগলী পোৱালীয়ে হওক বা গৰু পোৱালীয়ে হওক প্ৰথমতে বহুত মৰমীয়াল তাহাঁতি দেখাত সৰুতে সেইটো কাৰণে তাহাঁতক খুব মৰম কৰোঁ মৰমে মৰম কৰোঁ এতিয়াও আমাৰ ছাগলী পোৱালী আছে ছাগলী পোৱালী জ জগিছে এজনী ছাগলীয়ে এটা পোৱালী দিছে পখৰা কালাৰটো বহুত ধুনীয়া ক'লা আৰু বগা বহুত মৰমীয়াল তাক মাতিলে এতিয়াও ছা কুকুৰৰ নিচিনাকৈয়ে সিও তেনেকৈয়ে ব্যৱহাৰ কৰে মাতিলে মাত দি মাতিলে সি আহে ওচৰলৈ এইখিনিয়ে